ডিঙিৰ চৰচৰনি ভাল কৰিবৰ বাবে আমাৰ গাঁৱত কিছুমান ঘৰুৱা প্ৰতিকাৰ আছে সেই প্ৰতিকাৰসমূহ হ'ল প্ৰথমে হৈছে গৰম পানীত নিমখ দি ডিঙি কুলকুলি কৰিব লাগে দ্বিতীয়তে হৈছে তুলসী পাত চোবাই খাব লাগে আৰু লাল চাহৰ লগত জালুক পিচি লাল চাহ খাব লাগে ইয়াৰ উপৰিও ঘৰত হোৱা খুদু জলকীয়া হয়তো সেয়া সবেই চিনি পায়েই খুদু জলকীয়াটো ক'লা ডাল কচুৰ লগত বনৰীয়া ক'লা কচুৰ লগত পাতত দি খাব লাগে আৰু ম তুলসী পাত আদা পিচি তাৰ লগত মৌজোল দি খাব লাগে এইবিলাক হৈছে আমাৰ ডিঙিৰ চৰচৰনি বা ডিঙিত হৈ থকা যিটো খজুৱতি নিচিনা বস্তু সেইখিনিৰ পৰা আমাৰ গাঁৱলীয়া মানুহে প্ৰতিকাৰ মানে ডক্তৰ ওচৰলৈ যোৱাৰ আগমুহূৰ্তত বা ভাল হ'বৰ কাৰণে চিন্তা চৰ্চা কৰি এইখিনি প্ৰতিকাৰ ল'লে এইবিলাক প্ৰতিকাৰ মানে আছে গাঁৱৰ জেগাত এই প্ৰতিকাৰসমূহ আছে আৰু আমাৰ মানুহে সেইখিনি কৰে